চাৰ কওকচোন লাগিছে লাগিছে কওক আপুনি মানে কেনেকুৱা ধৰণৰ মেখেলা চাদৰ পিন্ধিবলৈ বিচাৰিছে পাটৰ নে এনেকুৱা সাধাৰণ কাপোৰ বিচাৰি আছে বোৱা কাপোৰ যেনেকে পায় নুনি নুনি কটন এচি কটন আপোনাক কেনেকুৱা লাগিব হয় হয় পাব আপোনাক আপুনি কিমানমান দামৰ ভিতৰত কিনিবলৈ বিচাৰিছে জনাব পাৰিব নেকি হয় হয় পাই যাব আমাৰ তাত আপুনি আহিব আপোনাক কেনেকুৱা আপোনাক লেটেষ্ট কালেকচন লাগিব নে

হয় আৰু আপুনি আপুনি যদি ইচ্ছা কৰে তেতিয়াহলে কাপোৰ ইয়াতে আপুনি চিলাই কৰি একেবাৰে লৈয়ে যাব পাৰিব আপোনাক কেনেকুৱা ধৰণৰ কাপোৰ মানে আপোনাক ৰং কৈ দিব পাৰিব নেকি আপোনাক আমি তেতিয়া মানে আপোনাৰ কাৰণে তেনেকুৱা ধৰণে হয় হয় ৰঙাত ন কেনেকুৱা ধৰণৰ ফুল বিচাৰিছে গুণা নে ছিলভাৰ গুণা নে হয় হয় পাই যাব আপুনি আহিব আপুনি আমাৰ তাত আপুনি আপুনি যদি নুনি কটন লব বিচাৰে তেতিয়া হ'লে আপুনি বাইছশ তেইছশ মানৰ ভিতৰত পাই যাব আৰু যদি এনেকুৱা মিক্স পাট ল'ব বিচাৰে তেতিয়াহ'লে বাৰশ তেৰশ মানৰ ভিতৰত আপুুনি পাই যাব অঁ নুনি কটন আপুনি আপুনি কপাৰ গুণাত পাব ছিলভাৰ গুণাত পাব গল্ডেন গুণাটো পাব হয় হয় ঠিক আছে দিয়ক